মোৰ কোনো চৰাই চোৱা বিশেষ স্থান নাই মই ঘৰৰ আগফালৰ হওক পিছফালৰ হওক চাৰি ৰাউণ্ডটোৰ কাষতে মই ধুনীয়া ধুনীয়া চৰাই দেখিবলৈ পাওঁ কাৰণ মই ঘৰৰ হাঁহ কুকুৰাকেইটাক যেতিয়া চাউল ছটিয়াই বা ধান খাবলৈ দিওঁ তেতিয়া বিভিন্ন চৰায়ে মোৰ ঘৰৰ চাৰিওকাষটো ভৰি পৰেহি সিহঁতৰ কিৰিলি সিহঁতৰ মাত শুনি সঁচাই মই আপ্লুত হৈ পৰোঁ বিভিন্ন প্ৰজাতিৰ চৰাই ডাউক শালিকা ঘৰচিৰিকা কপৌ ভাটৌ তেনেকুৱা বিভিন্ন ধৰণৰ মৌপিয়া আদি চৰাইবোৰ আহি যেতিয়া পৰেহি মই ঘৰতে চাই বহুত ভালপাওঁ সিহঁতৰ মাতবোৰ শুনিলে সঁচাকৈ বহুত উৎসাহিত আনন্দিত অনুভৱ কৰোঁ যেতিয়া ৰাতিপুৱা কুঁৱলী ফালি বেলিটো ওলায় তেতিয়া চৰাই কিৰিলি মাতত বিভিন্ন প্ৰজাতিৰ চৰাইৰ মাতত সঁচাকৈয়ে সাৰ পাই যাওঁ আৰু বহুত ভাল লাগি যায় আকৌ চৰাইবোৰে আমাৰ ফলমূল খাবলৈয়ো আহে নাচপতি জোপাত যেতিয়া নাচপতি লাগে ভাটৌটোৱে আহি যেতিয়া খুটি খুটি খাই থাকে সেয়া চাইয়ো বহুত আনন্দ উপভোগ কৰোঁ আকৌ অমিতা গছজোপাৰ অমিতাটো পকিব শালিকাটোৱে খুটি খুটি খাই থাকিব সেইটো চাইয়ো বহুত ভালপাওঁ আকৌ লিচু দিনত পনিয়লৰ দিনত যেতিয়া বিভিন্ন চৰাইবোৰ আহিব সিহঁতৰ মাত শুনিলেই বহুত ভাল লাগে মুঠতে চৰাই চিৰিকতিক বহুত ভালপাওঁ সিহঁতৰপৰা আমাৰ বহুত উপকাৰো হয় কাৰণ আমাৰ শাক পাচলিয়ে হওক যিকোনো ফুল গছতেই হওক যেতিয়া পোক পতংগবোৰ ধৰিব পৰিব সিহঁতে থাপ মাৰি ধৰি ধৰি খাই পেলাব তেতিয়া আমাৰ গছলতা শাক পাচলিবিলাক বহুতখিনি ভাল হৈ পৰে আকৌ হেৰিয়ত চৰাই ধান খেতিত যেতিয়া ধাননি ডৰাত পোক পৰে তেতিয়া থাপ মাৰি মাৰি চৰাইবিলাকে লৈ যায় সিহঁতৰপৰা আমাৰ উপকাৰিতাও হয় বিভিন্ন এতিয়া সন্ধিয়া সময়ত বগলীটো বগলীজাক উৰি উৰি আকাশদি ঘৰমুৱা হয় বাদুলিকেইটা যেতিয়া ঘৰমুৱা হয় সেয়া চাইয়ো বহুতখিনি আনন্দ লাভ কৰোঁ বহুত ভাল লাগে স্থান বেলেগ নহ'লেও ঘৰখনতে বিভিন্ন প্ৰজাতিৰ চৰাই দেখি সঁচাকৈ আপ্লুত হৈ পৰোঁ